আপুনি আপোনাৰ বিষয়ে কওকচোন আপোনাৰ ঘৰখনৰ বিষয়ে অলপ ক'ব মই জন্ম হোৱাৰ পিছতেই প্ৰায় আঠ বছৰমানৰ পিছতেই মোৰ মা ঢুকাল ঢুকোৱাত মই পঢ়া শুনা এল পি স্কুললৈকে কৰিছিলোঁ তাৰপিছত কৰিব নোৱাৰিলোঁ নোৱাৰাত দেউতাই আৰু মানে আমাৰ যিখিনি ল'ৰা ছোৱালী আছিলে আমাৰ সাতজন ল'ৰা ছোৱালী ভিতৰত মই তৃতীয়জন দেউতাৰো ইমান চাকৰি বাকৰি নাই দেউতাই মানে হাল কুৰ বাই আমাক সহায় কৰিবলৈ নোৱাৰে খেতিও কম আছিলে দেউতাৰ ভাই ককায়ো বহুত আছিলে পাঁচজন আছিলে গতিকে ঘৰ চলোৱাত অকমান অসুবিধা হ'ল মায়ে ঢুকোৱা পিছতেই দেউতাই দ্বিতীয় বিবাহ কৰিলে কৰাত আমাৰ ফালে বেছি মন নকৰে দ্বিতীয় বিবাহৰ ল'ৰা ছোৱালী মানে তিনিজন হ'ল ল'ৰা দুটা ছোৱালী এজনী এইফালৰপৰা আমাৰ বহুত কষ্ট আহিল আমাৰ আগৰ ল'ৰা ছোৱালীকেইটাৰ গতিকে পঢ়া শুনা কৰাত নোৱাৰিলোঁ আৰু তাৰপৰা মই ঠিক বিছ বছৰমানৰ পিছতেই মই এখন ফাৰ্ম খুলিলোঁ হাঁহৰ ফাৰ্ম ছাগলী ফাৰ্ম এই ফাৰ্মৰপৰাই মই দেউতাৰপৰা বেলেগ হৈ আহিলোঁ আহি বেলেগ এটুকুৰ জেগাত তিনি কিলোমিটাৰমান দূৰতে এখন ফাৰ্ম খুলি মই মোৰ জীৱিকা ল'লোঁ তাতে ঠিক আঠাইছ বছৰমানত মই বিয়া পাতিলোঁ বিয়া পাতি মোৰ ল'ৰা দুজন জন্ম হ'ল তাৰপিছত মোৰ আইগৰাকীয়ে দুশটকীয়া পোষ্ট এটাত সোমাল মাওঁতে এই দুশ টকীয়া পোষ্টৰপৰাই লাহে লাহে লাহে লাহে অকমান উন্নতি হ'ল ময়ো খেতি বাতিত ভালকৈ লাগি গ'লোঁ তাৰপৰা বহুত ইনকম হ'ল ল'ৰাকেইটাক পঢ়াইছিলোঁ দুয়োটা ল'ৰাই পি ইউ পাছ কৰিলে বি এ ডাঙৰটোৱে পঢ়িছিলে ভালমানকেইদিন ফাইনেল দিওঁতে অকমান বেয়া কৰাৰ পিছতে ল'ৰা দুটা ডিব্ৰুগড় গেছ ক্ৰেকাৰত কাম কৰি ল'লে এই তেতিয়া আমি আৰু পঢ়িবলৈ দিছিলোঁ সৰুটোক সৰুটোৱেও নপঢ়িলে ককায়কৰ লগতে সিও কাম কৰিলেগৈ তাৰপিছতে গুৱাহাটীত ডিব্ৰুগড়ত এখন মানে লোকেল আৰু বাহিৰৰ ল'ৰাৰ ভিতৰত মানে তৰ্ক পেচাল লাগি লোকেলিটিৰ হেৰি বিচাৰিলে তেতিয়া আমাৰ ল'ৰা দুটা কাম কৰিবলৈ তাত নোৱাৰিলে গুচি আহিল আহি ঘৰতে এতিয়া ঠিকা ঠুকলি কৰি তেনেকৈয়ে চলি আছে আৰু মোৰ খেতিত জোৰ দি তেনেকৈয়ে ঘৰ চলাই আছে তাকে পৰিয়ালৰ ইমানেই ক'বলগীয়া মোৰ